হেল্ল' অঁ এইটো ধেমাজি ধাবাত ফোনটো লাগিছেনে মই মাছখোৱা বৰপাক জীয়াময়াৰ পৰা কৈছোঁ অঁ আজি ধাবাখন খোলানে বন্ধ বাৰু মোৰ আপোনালোকৰ ধাবাৰ খাদ্যৰ তালিকাখন পছন্দ হৈছে সেইবাবে মই অৰ্ডাৰ দিম বুলি ভাবিছোঁ আপোনালোকে তাৰ পৰা মাছখোৱালৈ অৰ্ডাৰটো ডেলিভাৰী কৰাৰ ব্যৱস্থা আছেনে যদি আছে মোক জনাবচোন মই মানে ৰোল পিজ্জা চিকেন লেগ পিচ আদি অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ অঁ পাৰে যদি মোক সোনকালে জনাব ধন্যবাদ